গ্ৰাম্য অঞ্চল আৰু চহৰ বা নগৰত নগৰ অঞ্চলত খেল খেলাৰ মাজত মানে বহুত পাৰ্থক্য আছে সাধাৰণতে গ্ৰাম্য অঞ্চলত যিগিলাখান যুৱক যুৱতী থাকে বা ল'ৰা ছোৱালী থাকে যিমেন তাহো খেলৰ প্ৰতি আগ্ৰহীত বা জানেও কিন্তু মানে উচিত উন্নত পশি প্ৰশিক্ষণ নাপাৱেই বা শিখোৱা মানুহ নাপৱেই সিকাৰণে মানে কি আও আগবাঢ়ি যাবা নৰে আৰু যিগিলাখান চহত থাকে তাতে মানে কি বেছি উন্নত বস্তু গিলাখান ডাঙাৰ ডাঙাৰ ফিল্ড থাকে খেলা খেলাৰ কাৰাণে ফিল্ড থাকে শিখৰ কাৰণে শিক্ষক থাকে প্ৰশিক্ষক থাকে বা যি বস্তু লাগেই খেলাৰ কাৰণে জ'তাৰ পৰা ড্ৰেছৰ পৰা হ খেলা বস্তু যিমেন আছে যি সমগ্ৰ বস্তু লাগ বোলাতে তাহোক পায়ে যি লাগে সেই পায় সেইকাৰণে উচিত প্ৰশিক্ষণ পায় সেইকাৰণে তাহোম খেলাত বেছি আগবাঢ়ি যাবা পাৰে কিন্তু গা যিগলাখান গাঁও গাঁও অঞ্চলত আছে ভিতৰা সিগলাখানত মানে প্ৰশিক্ষণ নাপৱেই সেই তাহাক শিখোৱা মানুহ নাই না ডাঙাৰ যে খেলাৰ কাৰণে ফিল্ড নাই খেলা বস্তু নাই তাৰ কাৰণে তাহো মানে কি শিখবা নৰে কাৰণ ক'ত তাৰ তাহো শিশু তাৰ খেলাৰ প্ৰতি আগ্ৰহো থাকেই কিন্তু তাহাক আগ খেলাৰ কাৰণে তাহাক খেলাৰ প্ৰতি তাক আগবাঢ়াই নিয়াৰ কোনো মানুহ নাথকে আৰু ইফালে যদি গাঁৱৰ ধৰি ল'ক ল'ৰা গিলাখানে যদি খেলাৰ মাথা মাৰে তেতিয়া ঘৰৰ মানুহে কয় বোলে কি ঘৰত পৰিস্থিতি গাঁৱৰ পৰিস্থিতি গিলাখান বৈয়া তাহো খেলাত মাথা মাৰবা নৰেই সময়টো খেলাত খেদাবা ন'ৰে তাহোন ভাৱে যে খেলা খেলেই আমাৰ একো লাভ নহ'ব আমাৰ আমাৰ জীৱনটো মোৰ ঘৰখন চলেই নিবা লাগবু সেইটো ভাবেই ভাবি মেত্ৰ খেল খেলা খেললি এগলাখান টাইম পাছ এগলাখান দ্বাৰাই দি একো নহ'ব একো লাভ নহ'ব মোৰ পৰিয়ালটোক পোহপাল দিবা লাগবু সেইকাৰণে তাহো গুৰুত্ব নেদেই খেলবা জানে জানাৰ পিছত পিছত পিছতো তাহো নেখেলৈ তাহো কামত বাজি যায় আৰু যিগলাখান যুৱতী আছি যুৱক গিলাখানে কামত বাজি যায় আৰু যিগলাখান যুৱতী আছি তাহো খেল খেল খেলবা বিচৰিলি বা খেলৰ প্ৰতি আগ্ৰহীত হ'লি বা তাহো খেলবা জানে আৰু তাহো খেতি নিজৰ জীৱন হিচাপে যদি লওঁং খোজে কিন্তু ল'বা নৰেই কাৰণ গাঁৱৰ মানুহে কয় যে আপি চলি এগিলাখান নেখেলৱেই আপি চলি এই এই এই ড্ৰেছ নিপিন্ধেই যিগিলাখান চহৰত থাকা সেগিলাখান তাহাক তাৰ ঘৰৰ মানহে কাষৰ মানহে আগবাঢ়াই নিয়ে তাহাক কয় বোলে যা খেললি অমুক কৰলি লাগ বোলোতে চব বস্তু পাই কিবা কিবা বস্তু লাগা হ'ল পইচা দি কিনি আনলা কিন্তু গাঁৱত তাহোক পইচা নাপৱ সেইকাৰণে তাহো লাগ লাগতিয়াল যিগিলাখান বস্তু থাকে আনবা নৰে আৰু চহৰত তাহাক কায়ো নকয়ো ওলটাকে তাহাক আগবাঢ়াই হে দিয়ে তাহোক হাপপে দাউৰাৰ টাইমত হাফপেণ্ট পিন্ধে লংপেণ্ট পিন্ধে তাহাক কোনো নকয় তাহাক আগবাঢ়াই নিয়ে কিন্তু গাঁৱত যদি গাঁৱত ল'ৰাগিলাখানে পিন্ধে হাফপেণ্ট কিন্তু ছোৱাল ছোৱালীগিলাখানে হাফপেণ্ট পিন্ধবা নৰে যুৱতী গিলাখানে হাফপেণ্ট পিন্ধবা নৰে পিন্ধলি গাঁৱৰ মানুহে গালি দিয়ে ঘৰৰ মানুহে পিন্ধবা নেদেই তাহো লংপেণ্ট পিন্ধবা নৰেই হাফপেণ্ট পিন্ধবা নৰেই হাফপেণ্ট পিন্ধলি গালি দেই ঠেং ওলই লংপেণ্ট পিন্ধবা নেদেই সেইকাৰণে তাহো না কাপ তাহোক কাপোৰ পিন্ধবা নৰে নৰেই এগলাখান খেলাত যি তাহান খেলাত প্ৰায়ভাগ লংপেণ্ট হাফপেণ্ট ব্যৱহাৰ হয় কিন্তু গাঁৱত সেগলাখান পিন্ধবা নেদেই বিশেষকে যুৱতী গিলাখানোক পিন্ধবা নেদেই এই সেইকাৰণে তাহো ড্ৰেছ পিন্ধবা নৰে সেই এটা অসুবিধা তাৰ পাছোত গাঁৱত গাঁৱত যিগিলাখান খেলাৰ যিগিলাখান সাজ সাজ পছা পোছাক থাকে সাজ থাকে পোছাক থাকে সেগলা যি কাপোৰ কানি থাকে সেগলাখান খেলাৰ সেই কাপোৰ গিলাখান গাঁৱত গাঁৱত কোনবাই যদি খেলং বুলি ভাৱে তাহাক পিন্ধবা নেদে আৰু চহৰত পিন্ধবা দেই সেই এটা প্ৰধা পাৰ্থক্য তাৰ পাছত গাঁৱত উন্নত মানৰ খেলা পথাৰ নেই উন্নত মানৰ খেলা ব্যৱস্থা নেই চহৰত চহৰৰ ব্যৱস্থাগিলা বহুত উন্নত উন্নত আৰু গাঁৱত সেই এটা সেই এটা পাৰ্থক্য গাঁৱত তাহা গাঁৱত শিকোৱাৰ কাৰণে শিক্ষক নাথকেই প্ৰশিক্ষণ নাথকে আৰু প্ৰশিক্ষণ চেণ্টাৰ নাথকে শিক্ষক নাথকে প্ৰশিক্ষক নাথকে কিন্তু চহৰত উচিত প্ৰশিক্ষক থাকে ডাঙাৰ ডাঙাৰ ভাল ভাল খেলুৱৈ থাকে তাহাক গাইড কৰাৰ কাৰণে সেই এটা পাৰ্থক্য গাঁৱত গাঁৱত ব্যৱস্থা নাথকে বা গাঁৱত যদি আগবাঢ়ি যাওঁ খোজেও ত' ঘৰৰ অভাৱত ধৰি পইচাত ধৰি নৰে চহৰত তাহো চহৰত পাৰে চহৰত যি লাগে তাকে পাৰে পইচা আছে কিন্তু গাঁৱত নৰে সেইকাৰণে গাঁৱত প্ৰায়ভাগে খেই খেলা জানাৰ পিছতো খে খেহৰ প্ৰতি আগবাঢ়ি যাবা নৰে আৰু সেইকাৰণে চৰকাৰে এই এই কথাটো চিন্তা কৰিও বহুত ব্যৱস্থা গ্ৰহণ কৰি কৰ্ছে খেল মহাৰণৰ দৰেহে বহুত বহুত মানে ব্যৱস্থা গ্ৰহণ কৰ্ছে যাতে গ্ৰাম্য অঞ্চলৰ যিগিলাখান ল যুৱক যুৱতী থাকে ল'ৰা ছোৱালী থাকে যিগিলাখানে খেলবা জানে খেল খেলৰ ৰ্প্ৰতি আগ্ৰহীত অ' সেইকাৰণে তাহাক যাতে ইণ্টাৰনেচনেল লেভেলত নিবা পাৰে যাতে গাঁৱৰ গাঁৱৰ যিবিলাক যুৱক যুৱতী থাকে তে খেলৰ প্ৰতি আগ্ৰহীত বা খেল জানে তাহাক যাতে উন্নত মানৰ প্ৰশিক্ষণ দিয়ে সেইকাৰণে চৰকাৰে বহুত ব্যৱস্থা গ্ৰহণ কৰ্ছে আৰু ইয়াৰ ফলত বহুত লাভ হৈছে গাঁও ইটা গাঁ বৰ্তমান গাঁৱত যুৱক যুৱতীসকলেও অ' চহৰৰ দৰে আগবাঢ়ি যাব পাৰ্ছে